হেল্ল' অ দাদা আপোনাৰ তাত মোবাইল পোৱা যাব নেকি চেমচাং দহ হাজাৰৰ ভিতৰত অ ঠিক আছে মই কেছ পেমেণ্ট কৰিম বুলি ভাবিছোঁ বাৰ তেৰ এনেকুৱামান অ ফাইভ ফাইভ জি মোবাইল পোৱা যায় অ অ অ ফ'ৰ জি দহ এঘাৰ হাজাৰ মানত পাই যাম অ ঠিক আছে অ অ ঠিক আছে